অঁ হেল্ল' বৰা ৰেষ্টুৰেণ্ট নেকি অঁ মোৰ ঘৰত এটা অনুষ্ঠান আছিলে মই সঞ্চয়ৰ মিটিং দিম বুলি ভাবিছিলোঁ মোক পঁচিছজনমান মানুহৰ কিবা অলপ বস্তু লাগে খাব দিবৰ কাৰণে গতিকে মোক অলপ ৰেহাইত দিব লাগে বস্তুখিনি এতিয়া আপুনি পাৰিবনে নাই মোক ধৰক পেষ্ট্ৰী লাগে কেক লাগে আৰু কিছুমান বস্তু লাগে চ'প কিছুমান লাগে গৰম গৰম আৰু আপোনালোকে এইখিনি বস্তু সময়মতে দিব পাৰিবনে নাই মোক অ'ফাৰো লাগে আৰু সময়মতে সঠিক সময়ত দিব পাৰিবনে নাই সেইখিনিও মই জানিব বিচাৰোঁ যদি দিয়ে তেতিয়াহ'লে মই আপোনালোকক অৰ্ডাৰ দিব পাৰোঁ মোক কিন্তু টুৱেণ্টি পাৰ্চেন্টমান অফাৰ দিব লাগিব ডিচকাউণ্ট দিব লাগিব মোক কিন্তু এনেই বেলেগ এজনে কৈছে ফিফটিন পাৰ্চেন্ট বুলি মই সেইকাৰণে আপোনাক সুধি আছো যি টুৱেন্টি পাৰ্চেন্ট দিব খোজে মই আপোনাৰ ৰেষ্টুৰেণ্টৰপৰা বস্তুখিনি আনিম কিন্তু সময়মতে মোক দিব লাগিব অঁ হেল্ল' কলিতা আপোনালোকৰ ৰেষ্টুৰেণ্ট ঠিকে চলি আছে নহয় জানো আচ্ছা মই কেইটামান বস্তু অৰ্ডাৰ কৰিব বিচাৰিছোঁ আপোনাৰ ৰেষ্টুৰেণ্টৰপৰা কেক ধৰক পেষ্ট্ৰী এনেকুৱা কিছুমান বস্তু যদি আপোনালোকে সময়মতে বস্তুখিনি দিব পাৰে আৰু বিশেষকৈ ৰেহাইত টুৱেন্টি পাৰ্চেন্টমান মোক ৰেহাই লাগে যদি দিব পাৰে আৰু যদি সময়মতে দিব পাৰে আপোনালোকে বস্তুখিনি মই আপোনালোকক অৰ্ডাৰ দিম কিন্তু বস্তুখিনি মোক সঠিক সময়ত লাগিব আৰু গুণাগুণো ভাল হ'ব লাগিব বস্তুবিলাকৰ যদি দিব পাৰে মই আপোনাক অৰ্ডাৰ দিব পাৰোঁ